অ গগৈ কেনেকুৱা ভালনে অ ভাল আৰু সেই বহুত দিন দেখা সাক্ষাৎ হোৱা নাই বোলো অকণমান ওলাই যায়নি লগো পাম ভাল খবৰ অ এতিয়া এয়া ওলাইছোঁৱেই মই আপুনি ওলক আৰু

অ খোজহে কাঢ়িম এই পুখুৰী পাৰৰ ফালে যাম জয়সাগৰ

এই অ ওলাই আহক অকণমান এইটো সময়ত ভাল লাগে ব্যস্ততাৰ পৰা অকণমান নিৰিবিলিকৈ কথা পাতিম দুআষাৰ অ অ অ অ বাউ আপুনি ওলাই আহকচোন অ অ অ হয় হয় হয় হ'ব তেতিয়াহ'লে ওলাই আহক হয় ঠিকেই ঠিকেই

অ হ'ব অকণমান ঘূৰিম পুখুৰীৰ পাৰটো হ'ব হ'ব অ হয় হয় হ'ব দিয়ক অ অ হ'ব অ ওলাই আহকেই আৰু হ'ব